আইতাৰ লগত সম্পৰ্ক বুলি ক'লে আইতাৰ লগতে মোৰ বহুত বেছি ভাল মানে সময়ো মই বহুত ভাল সময় আইতাৰ লগতে কটাইছোঁ আৰু আইতা মোৰ ক'ব গ'লে একদম বেষ্ট ফ্ৰেণ্ড মই আইতা নহ'লে মানে মোৰ বৰ খালী খালী লাগে ঘৰত আহি কিনেও যদি মই আই মানে বিচাৰোঁ আগতে আইতা ক'ত আছে মাকো বিচাৰোঁ বাৰু মাক আহি কিনে আমি যেনেকৈ মাক বিচাৰোঁ মই তেনেকৈ আইতাক বিচাৰোঁ আইতা ক'ত আইতা নহ'লে মানে কিবা ঘৰখন দেখোন খালী খালী লাগে কয়ে নহয় মানুহে যে ঘৰত সৰু বাচ্ছা আৰু বুঢ়া মানুহ নহ'লে ঘৰখন বিৰাট খালী খালী লাগে ঠিক তেনেদৰে আমাৰ আগতে আইতা গাৱঁত আছিল বাৰু আমিও আগতে গাৱঁত আছিলোঁ আছিলোঁ এতিয়া নলবাৰীলৈকে আহিলোঁ আগতে আমি একদম ভিতৰুৱা গাওঁ এখনত আছিলোঁ এতিয়া নলবাৰী টাউনত আহিছোঁ ত' আগতে গাওঁত থাকিলে আমাৰ এনেকৈ আইতা এজন নহয় মই আইতা বহুত কেইজনে লগ পাইছোঁ ত' আৰু সেই আইতাবোৰৰ লগত মানে দেউতাৰ খুড়ী বা দেউতাৰ বৰমাক এনেকুৱা বহুত বুঢ়া মানুহ লগ পাইছোঁ ত' আইতা বুলি ক'লে কথাবোৰ অলপ বেলেগ হৈ যায় আৰু মাহঁতে যিমান মৰম কৰে তাতকৈ বেছি মৰম আইতাহঁতে কৰে হে মানে নিজৰ হাতত যদি খুচুৰা পইচা কিবা থাকিব তথাপিও মানে তেওঁলোকে মৰমতে কিমান আছে নাচায় সেইটো দি দিব আমি কেতিয়াবা ফুৰিব গ'লেও বোলে আইতা দেচোঁন পইচা দে কে চিপচ্ খাম বা আইচক্ৰীম খাম এনেকৈ ক'লে যিমানো থাকে আৰু সেইটোৰ ইমান নাজানে যে মানে কিমান পইচা আছে বা কি আছে এনেই যিমান থাকে সেইটোৱে হাতত দি দিব সেইটো হয়তো দুই টকাও হ'ব পাৰে নহয়তো দছ টকাও হ'ব পাৰে সেনেকুৱা ত' আইতাৰ লগত ভালে আইতা আগতে সৰুতে মানে ৰাতি মাহঁতে ভাত বনাই থাকে মই মাক মা মায়ে মোক আইতা কাষতে থৈ যায় আইতাই বহুত সাধু কথা কৈছে বহুত ভগৱানৰ সাধুকথা বা মানে ভগৱানৰ লগত জড়িত সাধুকথায়ে হওক বা বুঢ়ী আইৰ সাধুৱে হওক বহুত সাধুকথা শুনিছোঁ এনেকৈ বা আইতাৰ লগত দুপৰীয়া ভাত চাত খাই উঠি আই মাই বাচন ধুব যাব বা কিবা কৰিব আইতাই মাতি আনিব তামোল খুন্দিব তামোল খুন্দি তামোল খাব বা এনেকুৱা বা আইতাৰ লগত আবেলি ফুৰিব যাওঁ ফুৰিব গ'লে বহুত কথা কৈ থাকে গাঁৱৰ কেনেকুৱা কি আছিল আগতে বা এতিয়া কেনেকুৱা হ'ল আগতে ঘৰবোৰ পকী নাছিল এতিয়া লাহে লাহে সবৰে ঘৰবোৰৰ পকী আছ পকী হৈছে আগতে সববোৰ একেলগে থকা আছিল আজিকালি বেলেগ বেলেগ হ'ল আৰু বা আগতে আমাৰ আইতা বা আইতাৰ মানে মোৰ ককাৰ দাদাক ভায়েক গোটেইবোৰ একেলগে এখন ঘৰতে আছিলে তেতিয়া ঘৰবোৰ পকী নাছিল তেতিয়া বোলে ব বৰষুণো পৰিছিল ওপৰ মানে চালবোৰ খেৰৰ আছিলতো ত' বৰষুণত ফুটা হৈ যায় ফুটা হৈ কিনে পানী পৰে সেইবোৰ বিভিন্ন ধৰণৰ সাধু কথায়ে হৈ যায় আৰু সঁচা ঘটনা যদিও সাধু কথা হৈ যায় সেইবোৰ সেনেকে বহুত কথা পতা হয় এতিয়া আইতায়ো মই নাথাকিলে মানে সুধি থাকে ক'ত গ'লি কি মানে গ'লেও ক'ব সোনকালে আহিবি লাগে মই কলেজ যাওঁ বা স্কুল যাওঁ এনেকৈ গ'লেও তাতে তেওঁ মানে নাভাবে আৰু যে বোলে কলেজখন যে এটা টাইমৰ পৰা এটা টাইমলৈকে থাকে সেইটো নাভাবে কিন্তু তেওঁ মানে ক'ৰবাত ওলাই গ'লে সোনকালে আহিবি মই অকলে নাথাকো এনেকুৱা টাইপ ত' আইতাৰ লগততো ভালেই আইতাৰ লগত ৰিলেশ্যনটো আৰু ক'ব নালাগে বা সেইটো সবৰে সুকীয়া আৰু এটা আমেজ আইতাৰ লগত কটোৱা সময়খিনি